পৰিৱেশ সচেতনতাৰ বাবে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ তাৰে ভিতৰত পৰিৱেশ নিকাকৰণ কৰি ৰাখিব লাগে দ্বিতীয়তে গছপুলি ৰোপণ কৰিব লাগে আৰু প্লাষ্টিকজাতীয় সামগ্ৰীসমূহ বৰ্জন কৰিব লাগে নলা নৰ্দমা আদি চাফা চিকুণ কৰি ৰাখিব লাগে যাতে নলা নৰ্দমাত পানী জমা হৈ পেলাই বানপানীৰ সৃষ্টি হ'ব নোৱাৰে আৰু য'তে ত'তে আমি পানী জমা হ'বলৈ দিব নালাগে কিয়নো য'তে ত'তে পানী জমা হৈ থাকিলে সেই পানীত যদি মহে কণী পাৰে তাৰপৰা বহুতো বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে গাড়ী মটৰ কম ব্যৱহাৰ কৰিব লাগে যাতে বায়ু প্ৰদূষণ আমি ৰোধ কৰিব পাৰোঁ আৰু নদ নদীসমূহত জাবৰ জোথৰ পেলাব নালাগে হয় মই তেনেধৰণৰ কাম কৰি পাইছোঁ তাৰে ভিতৰত গছপুলি ৰোপণ স্বচ্ছতা অভিযান আদি অন্যতম